হয় হয় অঁ চলি আছে এইকেইটা দিন এইকেইটা দিন ভালেই বাৰু বিহু এইকেইটা দিন ভালে চলি আছে বিহু আহিছে যে হয় হয় হয় অঁ অঁ অঁ আপুনি কওঁতে বুজি পাইছো মই সেইটো কথায়ে সুধিছে অঁ ফিটিঙো আছে আৰু আপোনাৰ ডিজাইন মতে যদি আকৌ আপোনাৰ বনাই দিব লাগে বনাই দিয়াৰ ব্যৱস্থা আছে যদি ফিটিং প্ৰথমে তাৰপৰাই নিব পাৰিব নিশ্চয় নিশ্চয় হয় হয় বাঁহটো আৰু বেটটো গুৰাই দিয়া হয় গৰুৱা পিছতো আকৌ তাক ডিজেল দি ধোৱা হয় চফা কৰিবলে তাৰপিছত এটা মেডিচিন দিয়া হয় ঘোণ পোকে নধৰিবলৈ

মোৰ এতিয়া দুবছৰ হৈছে এতিয়া ৰানিং আছে তেতিয়াৰ পৰা নিয়া মানুহ আজিলৈকে কাৰো ঘৰৰ পৰা কমপ্লেইন অহা নাই হয় হয় হয় হয় ৰেট আপোনাৰ দহৰ পৰা আৰম্ভ হয় ডিজাইন লৈ তাৰ মানে আপোনাৰ পঞ্চাছ ষাঠি হাজাৰলৈকে আছে হয় হয় থ্ৰী ছিটাৰ দুখন আৰু চেণ্টাৰ টবল এখন হয় হয় গ্লাছ গ্লাছ দিয়া হ'ব তাত ওপৰত ছাইড টেবুল নাথাকে ছেটটোত সিমানতে সিমানটোৱে সদ্যহতে আমি ৰাখোঁ যদি চাইড টেবুল কোনাৱা বিচাৰে বনাই দিয়া যায় অঁ আছে আছে আছে আছে আছে হয় হয় ঠিক আছে আপুনি নম্বৰ এইটোত কল কৰিলে পাব আহিব আহিব চাব সুন্দৰকে যেনেকুৱা ধৰণৰ পচন্দ হয় হয় সেই অনুপাতে মিলাই মেলি আপোনাৰ আপুনি লৈ যাব ঠিক আছে দিয়ক ধন্যবাদ